ঘৰতে পোৱা বস্তুৰে আমি নিজৰ ছালখন পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ সাধাৰণতে কল জেতুকা পকা অমিতা বিলাহী তিঁয়হ তিয়ঁহ আলু নিমপাত নিমপাত হালধি হালধিৰে আমি আমাৰ ছালখন পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ এটা কল আমি যদি পেক বনাই লওঁ সেই কলৰদ্বাৰা আমাৰ ছালখন পৰিষ্কাৰ কৰি ৰাখিব পাৰি ঠিক সেইদৰেই জেতুকা আমাৰ এক উপকাৰী উপকাৰী ঔষধি গুণ আছে উপকাৰী ঔষধি গুণ আছে জেতুকাৰদ্বাৰা আমি আমাৰ ছালত ছাল ছালখন পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ ছালৰ বেমাৰৰপৰা হাত সাৰিব পাৰোঁ আৰু ঠিক সেইদৰে পকা অমিতাও পকা অমিতাও আমি আমাৰ ছালখন পৰিষ্কাৰ ৰাখিব পাৰোঁ পকা অমিতা এটা ফেনেকি তাত যদি অলপ তাত অলপ ময়দা দি পেলাই আমি ছালখন পৰিষ্কাৰ পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ বিলাহীও আমি পকা বিলাহীটো আমি নিজৰ ছালখন পৰিষ্কাৰ কৰি ৰাখোঁ পকা বিলাহীয়ে তিয়ঁহ তিয়ঁহো আমি তেনেকৈ এটা যদি খুব গৰম লাগে আমি চকুকেইটা মুদিলৈ তাক সেই চকুৰ চকু কেইটা মুদি তাৰ চকুকেইটাৰ ওপৰত আমি তিয়ঁহৰ ডোখৰ ডোখৰকৈ কাটি যদি দি দিওঁ তেনেকৈ আমি ৰ'দৰপৰা হাত সাৰিব পাৰোঁ ঠিক সেইদৰে আমি ৰ'দে পুৰিলে এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰোঁ এলোভেৰা গছৰ গছ গছৰ গছ গছৰ যদি হেৰি পাতটো পাতটো চেপি পেলাই তাৰপৰা যিটো জেল ওলায় সেই জেলখিনি আলুৰ লগত ফেনেকি আমি মুখত সানি আমি মুখখন পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ ঠিক সেইদৰে নিম নিমপাত নিমপাতো আমি আমাৰ খৰ খজুলি আদিৰপৰা হাত সাৰিবলৈ নিমপাত ব্যৱহাৰ কৰিব পাৰোঁ হালধি হালধিও আমি ঠিক সেইদৰে এই পৰিষ্কাৰ কৰি ছালখন পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ এইদৰে আমি আমাৰ সকলোৱে ছালৰ যত্ন লোৱা উচিত